কি কি কাৰ্য্য়সূচীত গীত গাই ভাল পাওঁ বুলি সুধিলে প্ৰথমটো ক'ব লাগিব ইনফৰ্মেল চেশ্যন যদি হয় সেইটো তেতিয়াহ'লে মোৰ বাথৰূমতে ভাল লাগে কাৰণ তাত মানে বাথৰূম এটা এনেকুৱা জেগা য'ত আমি আমাৰ নিজৰ সৈতে সময় পাওঁ সেইখিনি সময় তাৰমানে বেলেগ দুনিয়াত যিও নাথাকক কিয় যিমান প্ৰব্লেম নাথাকক কিয় যিমান যি নাথাকক কিয় আমি সেইখিনি সময় মানে আৰু আমাৰ একদম নিজৰ লগত কটোৱা সময় ত' বাথৰূমৰ পৰাই ষ্টাৰ্ট কৰিলোঁ গান গোৱাটো সেনেকেই গান গালোঁ আৰু ক'ব গ'লে গান সৰুৰ পৰাই গাইছোঁ মানে মোৰ মোৰ ইচ্ছা আছিল মানে মই তেতিয়া ইমান নাজানো গানৰ কথা কিন্তু মানে মোৰ মোতকৈ বেছি মোৰ মাৰ বেছি ইচ্ছা মই গান গোৱাকলৈ ত' মায়ে শিকাই দিয়ে আৰু সেনেকৈ সেনেকৈ আমি মানে গান গোৱাৰ ষ্টাৰ্ট দিলোঁ সৰুতে একদম সৰু মানে ভূপেন মামাৰ যোনবোৰ গান আছে কহুঁৱা বন সেইবোৰেদি আৰম্ভ কৰিলোঁ সেনেকে গাই গাই গ'লোঁ আৰু ফৰ্মেল চেশ্যন বুলি ক'লেতো আৰু এতিয়া ফাংশ্বন বহুত কৰিছোঁ বা মানে বহুত এনেকুৱা হেৰিত গাইছোঁ ত' ক'ব গ'লে কলেজৰ ফ্ৰেচাৰ্চ আৰু ফেয়াৰৱেলত গাই কিনে ভাল লাগে বা ভাৰ্চিটি উইক হওক ভাৰ্চিটি উইকতো মানে ভাল লাগিছে বা এনেকৈ আমাৰ খুব খুব এটা ধুনীয়া মানে পৰিৱেশ হৈ যায় গান য'তো নহওক কিয় গান বুলি ক'লে আমাৰটো আৰু ক'বই নালাগে গান সকলোৰে প্ৰিয় ত' গান গাই বেয়া পোৱা মানুহ হয়টো কোনো নাই ভাল গোৱা বেয়া গোৱাৰ লগত কথা নাই কিন্তু গান আমি সকলোৱে গাওঁ সকলোৰে আমাৰ মন মানে কি গান গান মানে কি বেয়া লাগিলেও গান গাওঁ ভাল লাগিলেও গান গাওঁ বা গান শুনো ত' গানৰ বেয়া লগা একো নায়েই ত' সবতে ভালেই লাগে গান অকল কথাটো হৈছে যে অনুষ্ঠান অনুযায়ী আমাৰ গানবোৰ বেলেগ বেলেগ হয় যেনেকে ধৰক এখন যদি এখন যদি সভাত গান গাব লাগে তাৰে তাৰ তাৰ বাবে গান বেলেগ হয় কাৰোবাৰ বিয়াত যদি গান গাব লাগে সেইটো গান বেলেগ হয় কাৰোবাৰ ধৰক কাৰোবাৰ ফাংশ্বনত গান গাব লাগিলে সেইটো বেলেগ ত' কাহ মানে অনুষ্ঠান অনুযায়ী গানবোৰ বেলেগ বেলেগ হয় ত' সকলো ধৰণৰ গান গায়েই ভাল লাগে কিন্তু বেছি ভাল লাগে একদম যোনবোৰ মেলডি থকা গান সেইবোৰ সকলোৰে শুনিও ভাল লাগে গাইয়ো ভাল লাগে

সেইখিনিয়ে আৰু